হেল্ল' তোৰ তাত গাখীৰ পোৱা হ'বনে লাগিছিলে এই অহা শুক্ৰবাৰমানলৈ গাখীৰ লাগিব পাঁচ লিটাৰমান কিবা সকাম অকণমান পাতিম বুলি ভাবিছিলোঁ শুক্ৰবাৰলৈ যতনটো হ'ব অকণমান দৈ নহ'বগৈ ন অঁ এই তাকে কিবা এটা হেৰি এনেই দামটো কেনেকৈ চলিছে ষাঠি টকা ন অঁ তেতিয়াহ'লে পাঁচ লিটাৰত তিনিশ টকামান হ'ব ন তিনিশ টকা ঠিক আছে মই বাৰু যতন এটা পঠিয়াব লাগিব হ'ব ঠিক আছে